হেল্ল' দিপ্তী ৰেষ্টুৰেণ্টত ফোনটো লাগিছেনে মই জুকটাৰ পৰা কৈছোঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টত চাৰিজন মানুহৰ কাৰণে দুপৰীয়াৰ আহাৰ যোগাযোগ কৰিম বুলি ভাবিছিলোঁ যদি মই আগতীয়াকৈ যোগাযোগ কৰোঁ ভাতৰ সৈতে মাছ মাংস আৰু পনিৰত কিবা অফাৰ পাম নেকি যদি পাওঁ কিমান শতাংশ পাম জনাবচোন ধন্যবাদ